মোৰ লিখাৰ কোনো অভ্যাস বা ৰুটিন নাই কাৰণ মই বিজনেচ বা ব্যৱসায়ৰ কামত মই যিটো কামত জড়িত আছোঁ সেইটো যেতিয়াও লিখা মেলা কামতে জড়িত হৈ থাকিব লাগে আৰু মোৰ ৰাতি বা দিন কোনো কথা নাই মই যেতিয়াই সময় মিলাব পাৰোঁ তেতিয়াই লিখা মেলা কৰোঁ আৰু সকলো ধৰণৰ কাম কাজ কৰি কেতিয়াবা ভাত পানী ৰান্ধি হেৰি কৰিও পাছতো আকৌ মই লিখিবলৈ বহোঁ আকৌ মই লিখা কোনো অৱহেলাও নকৰোঁ লিখিবলৈ বহুতে ভালো লাগে মোৰ লিখা মেলা কৰি মই কেচবুক গোটৰ নথিপত্ৰসমূহ বিশেষকৈ লিখোঁ আৰু সঞ্চয় বহী সেইবোৰো লিখা মেলা কৰোঁ

সভাৰ কাৰ্য বিৱৰণি বহী সেইবোৰো লিখোঁ আৰু ঋণ বহী কেনেকৈ ঋণ দিয়া হয় কেনেকৈ প্ৰদান কৰা হয় সেইবোৰ বহীও মই সকলোবোৰ ন'ট কৰি লিখি ৰাখোঁ আৰু মই যিটো বেংকৰ কেচবুক সেইটো লিখোঁ সকলোখিনি মানে মই যেতিয়াই সময় পাওঁ কোনো অভ্যাস বা ৰুটিন নাই মই সকলোখিনি যেতিয়াই সময় পাওঁ তেতিয়াই লিখাৰ আৰম্ভ কৰোঁ আৰু অতি সোনকালে মানে এটা এটা বুক লিখি শেষ কৰি দিওঁ আৰু মই আনকো কওঁ লিখি পঢ়াৰ ক্ষেত্ৰত হ'লেও ল'ৰা ছোৱালীকো লিখাৰ ক্ষেত্ৰত বেছি লিখিব লাগে আৰু লিখাটো অৱহেলা কৰিব নালাগে সদায় যদি লিখা মেলা কৰি থাকে আখবোৰ ধুনীয়া হয় আৰু খুব শব্দবোৰো মানে শুদ্ধ হয় সেইটো কাৰণে লিখাটো বেছি জৰুৰী বুলিয়েই ভাবোঁ আৰু মোৰ লিখাত অৱহেলা নকৰোঁ সকলো ধৰণৰ বহীপত্ৰ নথিপত্ৰসমূহ মই লিখি লিখি ৰাখোঁ আৰু সকলোবোৰ বহীয়েই মই প্ৰচিডিঙৰ পৰা আদি কৰি সকলোখিনি মই লিখোঁ যেতিয়াই সময় পাওঁ মই তেতিয়াই লিখোঁ কোনো অৱহেলা নকৰোঁ আৰু ৰুটিনো মোৰ নাই তেনেকুৱাকৈ সেয়ে মই আনকো কওঁ লেখাটো অৱহেলা কৰিব নালাগে শব্দবোৰ স্পষ্ট মানে শুদ্ধও হয় সেইটো কাৰণে সকলোৱে লিখা মেলা কৰাটো বাধ্যতামূলক